অ হয় হয়

অঁ ইমান এটা মই নেজানো কিন্তু মোৰ ওচৰৰে দাদা কেইজনমানে ক'লে এই খেতিটো কৰিলে অলপ লাভৱান হ'ব পাৰে সেইবিষয়ে মই ইমান ধৰণে নাজানো সেয়ে কৰিবলে বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা যে কৰিলে আৰু পৰা যায় সেইকাৰণে আপোনাক মই সুধিলোঁ এ হয় হয়